বৰ্তমানৰ বাতৰি বা আমোদজনক ঘটনা বুলি ক'ব গ'লে কেইদিনমানৰ আগতে মুক্তিলাভ কৰা অসমীয়া ছবি ৰঘুপতিৰ কথা ক'ব লাগিব মুখ্য় অভিনয় কৰা ৰবি শৰ্মাদেৱৰ চৰিত্ৰৰ বহুতো নিপুণ হৈছে আৰু ছবিখনৰ কোনো এটা দিশ আমি বেয়া বুলি ক'ব নোৱাৰোঁ কিয়নো সকলো ন পুৰণি অভিনেতাই অভিনয় কৰিছে এই ছবিখনত আৰু সকলোৰে অভিনয় বহুতো সুন্দৰ আৰু সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰিছে সকলো চৰিত্ৰ যেনে যেনে ক'ব গ'লে দুখৰ চৰিত্ৰখিনি বা হাস্য়কৰ যিখিনি চৰিত্ৰ বা যিখিনি একশ্বন আছে সেই ছবিখনত ছবি সকলো ছ অভিনয় অতি নিপুণভাৱে প্ৰকাশ পাইছে কাৰণ আৰু বৰ্তমান সময়ত এই ছবিখনে দছ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমানো সকলো ছবি গৃহত এই ছবিখনে বৰ্তমানো প্ৰচলিত হৈ আছে কিয়নো এই ছবিখনে অসমীয়া ছবি জগতলৈ জগতলৈ এটা নতুন দিশ আনি দিছে কিয়নো আমি শুনি পাওঁ যে বহুত বছৰৰ আগৰ পৰা আমাৰ অসমীয়া ছবিগৃহৰ বহুতো নিম্নতম এটা দিশ আহি গৈছিলে কিন্তু এই ছবিখনে অসমীয়া ছবি জগতলৈ এটা নতুন ধাৰা আনি দিছে কিয়নো ৰঘুপতি চিনেমাখনৰ চাই মানুহে একো বেয়া পোৱা এটা দিশ পোৱা নাই আৰু তাত অভিনয় কৰা যিসকল অভিনেতা অভিনেত্ৰী নেত্ৰী তেওঁলোকেও সুন্দৰভাৱে তেওঁলোকৰ যিখিনি চৰিত্ৰ উপস্থাপন কৰিব লাগে সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু পুৰণি অভিনেতা বুলি ক'বলৈ গ'লে অৰুণদেৱৰ যিটো এটা তেওঁৰ ভূমিকা তেওঁ দেখুৱাইছে তাত এটা তেওঁ যিমান দিন কৰিলে অসমীয়া ছবিজগতলৈ কাম তাত তেওঁৰ যিটো চৰিত্ৰ তেওঁ প্ৰকাশ কৰিছিলে আগত কিন্তু ইয়াত এটা বিপৰীত চৰিত্ৰ প্ৰকাশ কৰি তেওঁ নিজৰ অভিনয় সুন্দৰকৈ উপস্থাপন কৰিছে আৰু এই ছবিখনে আমাৰ অসমীয়া ছবিগৃহত এটা নতুন বাৰ্তাও আনি দিছে কাৰণ আমাৰ অসমীয়া ছবিৰ এটা ভাল দিশ আহি আছে বুলি আৰু ছবিখনো বৰ্তমানো অসমৰ বাহিৰতো প্ৰচলিত হৈছে কাৰণ সকলোৰে মুখে মুখে ছবিখন প্ৰচলিত আৰু জুবিন গাৰ্গৰ কণ্ঠৰে যিখিনি এই ছবিখনত যিকেইটা গান গাইছে সেই গানকেইটাও বহুত প্ৰচলিত হৈছে ছবিখন ক'বলৈ গ'লে বহুতো আমোদজনক আৰু বহুতো এখন ধুনীয়া সুন্দৰ ছবি হৈছে